হয় মই বনাই পাইছোঁ বহুত মানুহৰ কাৰণে খাদ্য কাৰণ এবাৰ মানে আমাৰ ঘৰত সকাম আছিল আমাৰ অসমীয়াত এতিয়া সকাম বুলি ক'লে এখন মানে গাঁৱৰ মানুহ বয়সস্থ মানুহ বা ঘৰৰ ৰিলেটিভ সকলোবোৰ আহে আহি পিনি আমি ভকত আহে আমাৰ আমি যিটো ধৰ্ম হিন্দু ধৰ্মৰ মানুহ যিহেতু আমি তেতিয়া আমাৰ মানে এটা ভাগৱত বা গীতা পঢ়া হয় আৰু নাম লোৱা হয় আৰু আৰু ভগৱানক উপাসনা কৰা হয় তেতিয়া আমাৰ গোটেই গাঁৱৰ মানুহ বা আমাৰ প ৰিলেটিভ সকলোবোৰ আমাৰ ঘৰলৈ আহে তেতিয়া আমি তেখেতলোকৰ কাৰণে এসাঁজ আমি বনাবলগীয়া হয় তেতিয়া মই এবাৰ মোৰ আমাৰ ঘৰত হৈছিল তেনেকুৱা এটা এবাৰ বুলি নহয় প্ৰতিবাৰ হয় কিন্তু বনাইছিলোঁ এবাৰ তেতিয়া মানে অনুভৱটো মানে এনেই কেনেকুৱা সৰহকৈ বনালে মানে এটা মানে মনত এটা ভয়ো থাকে জানোচা ইমান মানুহে খাব কিবা এটা কমি যাব বা নিমখ অকণমাণেই কমি যাব বা হালধি অকণমানেই কমি যাব বা পানী অকণমানেই বেছি যাব তেনেকুৱা কিবা এটা হ'ব বুলি ভয়ো লাগে আৰু সময়ৰ সময়টোলৈ চাব লাগে কিমান সোনকালে বনাব মানে মানুহৰ টাইমটো বেছি হৈ গ'লেও ভোক লাগিলে তেতিয়া আমি মানে অকণমান হ'লেও প্ৰব্লেম হ'ব ন সেইটো কাৰণে আমি কি কৰোঁ সোনকালেও বনাব চেষ্টা কৰোঁ বহুত বিভিন্ন মানে বিভিন্ন দিশত আমি মানে ধ্যান দিব লাগে তেতিয়া আৰু ভয়ো লাগে জানেই আৰু ঘৰত যদি এনেকৈ ভকত মাতি যদি আকৌ আমি ভালকৈ এসাঁজ খুৱাই নপঠিয়াওঁ তেতিয়া আমাৰ মনটোতো বেয়া লাগে সেইটো কাৰণে অকণমান মানে ভয় চয় ভয় লাগে আৰু সোনকালে বনাবলৈ কৌশল বুলি ক'ব গ'লে কি আৰু তেতিয়া আমি গোটেই ঘৰৰ গোটেইসোপা গোটেই মানুহ যিমান সদস্য আছে সেই সকলোবোৰ মানে থাকে আৰু বহুতে মানে কয় এইটো কৰ এইটো কৰ কিন্তু চবেইতো এটাই শুনিব লাগিব ন যিসকলে বনাই আছে সেইসকলে মানে মই এতিয়া বনাই আছোঁ যি এগ্জাম্পল তেতিয়া মানে আমি কি কৰোঁ জুইটো অলপ বেছি দিওঁ আৰু সেইটোৱেই আৰু ট্ৰিক আৰু জুইটো আমি অলপ সৰহকৈ দিওঁ তেতিয়া মানে অকণমান সোনকালে হ'ব বুলিও আমি অনুভৱ কৰোঁ সেইটোৱেই আৰু